এটা জাতিৰ সংস্কৃতি সেই ঠাইৰ ভূমিৰ লগত সংলগ্ন এক নিৰ্দিষ্ট ভৌগোলিক এলেকাৰ ভিতৰত এটা সংস্কৃতি বিকশিত হয় এই সংস্কৃতিৰ ভিতৰত অসমৰ অ অসমীয়া সংস্কৃতিটো এটা অন্যতম নিৰ্দিষ্ট এলেকাৰ ভিতৰতে যেনেকৈ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ বিকশিত হৈ বিভিন্ন পৰিৱেশৰ মাজেদি পাৰ হৈ আহিছে অসমীয়া সংস্কৃতি অতীত কালৰেপৰা এক স্বাধীন সংস্কৃতি বুলি পৰিগণিত হৈছে ভাৰতীয় সংস্কৃতি বুলি ক'লে আমি আৰ্য্য সংস্কৃতিক বুজো য'ত হিন্দু ধৰ্মৰ প্ৰচলন বৰ্ণ বিভাজন হৈছে সমাজত আমাৰ সমাজত ব্ৰাক্ষ্মণ ক্ষেত্ৰীয় বৈশ্য আৰু ক্ষুদ্ৰ এই চাৰি ভাগত মানৱ জাতি বিভাজিত হৈ আছে এই বৰ্ণ ব্যৱস্থাৰ কথা বেদ উপনিষদত ধুনীয়াকৈ উল্লেখ কৰা হৈ আছে অসমত কিন্তু মংগোলীয় সংস্কৃতিৰ প্ৰাধান্য বেছিকৈ দেখা পোৱা যায় অসমলৈ বিভিন্ন সময়ত মংগোলীয়সকল অতীত কালৰেপৰা আহি বসবাস কৰি আছে অসমৰ সংস্কৃতিত তেতিয়া কোনো বৰ্ণ ব্যৱস্থা নাছিল সকলো সমান আছিল মূলত ক'ব পাৰি অসমীয়া সংস্কৃতি জাতি বৰ্ণহীন আছিল অসমত বসবাস কৰা প্ৰতিটো মংগোলীয় জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতি ৰীতি নীতি পৰম্পৰা আছিল আহোমসকলত আহোমসকল যেতিয়া অসমলৈ আহিছিল তেওঁলোকে যেতিয়া অসমত শাসন কৰিছিল তাৰ পিছৰপৰা সংস্কৃতিটোৰ অলপ পৰিৱৰ্তন দেখা পোৱা গৈছে জাতি সংস্কৃতি সদায় সংকটৰ মাজেদিয়ে পাৰ হৈ আহিছে প প্ৰকৃততে আমি অসমীয়া সংস্কৃতিৰ আধাৰৰ কথা অসমীয়া জাতিৰ স্থিৰ শিথিল হ'বলৈ ধৰে ব্ৰিটিছ শাসনাধীন হোৱাৰ দহ বছৰৰ পিছতো অসমে প্ৰায় চাৰি শতাধিক লোকে ৰাজ্যত ৰাজ্য ৰাজ্যিক ভাষাৰ মৰ্যাদা হেৰুৱালেও অসমীয়া ভাষাই হেৰুওৱা নাই এটা জাতিৰ স্থিৰ আৰু সুস্থিৰতা নিৰ্ভৰ কৰে জাতিটো পৰিপূৰ্ণ তথা নিৰংকুৰ অৱস্থাৰ ওপৰহে এটা জাতিৰ স্থিতি ৰক্ষা হয় ভৌগোলিক স্থিতি অৰ্থনৈতিক স্থিতি ভাষা ভাষিক মৰ্যদা আৰু সাংস্কৃতিক সুস্থিৰতাৰ ওপৰত অসমলৈ বিদেশী প্ৰৱজনৰ সোঁত বোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ হোৱা অস্থিৰতাৰ আৰু সেই দেশৰ দূৰৱস্থা বাংলাদেশত শ্ৰম কৰিলেও পেট পুহিব নোৱাৰি অসমলৈ আহে অসমলৈ সেই তেনেকৈ বহুত প্ৰৱজন আহে কিছুমান আপোনাৰ বাই ৰোডেদি আহে কিছুমান ইনেই তেওঁলোক মানে হেৰিয়েদি আহে দ্বিতীয় কাৰণটো হ'ল যে এটা ভাষা সৃষ্টিত সৃষ্টিত তেওঁলোকে বাংলাদেশৰ চাপৰ্চ আছিলে তেওঁলোকে অসমলৈ আহা লগে লগে তেওঁলোকে কি তাৰ ভাষাতো আমাৰ অসমলৈ লৈ আহিছিলে এতিয়া সেইটো কাৰণে আমাৰ অসমত তেওঁলোকৰ ভাষাটোৰ প্ৰায় প্ৰচলন হ'বলৈ ধৰিলে অসমীয়া জাতি সংস্কৃতি বিপন্ন বিপন্ন কৰিবখোজা আন এটা প্ৰধান কাৰণ হ'ল অসমীয়া জাতিৰ চেতনা পৰিৱৰ্তন গোষ্ঠী চেতনা ধৰ্মীয় চেতনা সক্ৰিয় কৰি তোলা কু অভিসন্ধি এই ক্ষেত্ৰত অসমীয়া বিৰোধী শক্তিসমূহ বহু ক্ষেত্ৰত সফল হৈছে আজি অসমত আমি অসমীয়া বুলি কোৱা মানুহ খুব কম সংখ্যক খুব তাকৰ বুলি ক'ব পাৰি মই আহোম মই কোচ মই বড়ো মই মিচিং মই কলিতা মই চুতীয়া বামুণ মই সোনোৱাল মই কছাৰী মই ৰাভা আদি সকলোৱে বেলেগ বেলেগ হিচাপে তেওঁলোকে নিজকে পৰিচয় দি আহিছে এইদৰে এক অসমীয়া অসমীয়া হৈ বিভিন্ন গোষ্ঠীৰ লোক হৈ কি তেওঁলোকে শত্ৰুৰভাৱে চলিবলৈ লৈছে আৰু সেইকাৰণে আমাৰ নিজৰ জাতিটো প্ৰায় ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈ আছে ৰাজনৈতিক ক্ষমতা দখলৰ কাৰ্যত দীৰ্ঘস্থায়ী কৰি ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ইয়াৰ অনুগামী ৰাজ্যসমূহক বাবেও অসমীয়া জাতিক সেই সত্বাক সৰৱ কৰিবপৰা নানান কু কৌশল অৱলম্বন হৈ আহিছে ভাৰতীয় ভাৰতীয় পুঁজিপতিসকলেও সদায় চেষ্টা কৰিছে কৰি আহিছে যাতে অসমক কাহানি এক জাতীয় সত্তা হিচাপে গঢ় দিব নোৱাৰি পুঁজিপতিসকলৰ বাবেই অসমৰ এক একক জাতিৰ চেতনাৰ বিপৰীতে বহুজাতি বহুভাষা বহুধৰ্মৰ লোক অসমত বসবাস কৰি আহি আহিছে আজিৰ সময়ত আমি সকলোৱে নিজৰ মাজতে থকা বিভেদসমূহ পাহৰি এক অসমীয়া হৈ এক অসমীয়া জাতীয়তাবোধৰ চেষ্টা বিৰোধী শক্তিসকলক যাতে আমি মূৰ দাঙি ধৰিবলৈ নিদিও তাৰ হৈ আমি একগোট হৈ স্থিৰ হ'ব লাগিব আৰু তেতিয়াহে আমাৰ অসমীয়া ভাষা সংস্কৃতি সদায় স্থিৰ সদায় মানে আপোনাৰ টনকিয়াল হৈ থাকিব নহ'লে আমাৰ কোন দিনা কি হ'ব একো কবই নোৱাৰিব আপুনি